অঁ আমাৰ যেতিয়া প্ৰথম মাটি ঘৰ আছিলে আমি মাটি ঘৰবিলাক সাধাৰণতে গোবৰ আৰু মাটিৰে তলখনো পৰিষ্কাৰ কৰি ৰাখোঁ মুচি মেলি আৰু বেৰ চেৰবিলাক কেৱল সেই মাটিৰে গোবৰ মাটিৰে লিপা হয় তেনেকৈয়ে পৰিষ্কাৰ কৰি ৰাখোঁ আৰু সন্ধিয়া সময়ত আমি তেতিয়া এতিয়াও ধূনা দিওঁ তেতিয়াও আমি ধূনা চুনা ধূনা যিটো ধূনা গছ ধূনা ধূনা উৎপন্ন হয় সেই ধূনাৰপৰা আমি এই ধূনাটো জ্বলাই সন্ধিয়াৰ সময়ত গোন্ধটো দিওঁ ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব পৰাকৈ আৰু এনেই মকৰাজাল চকৰাজাল যে ধৰে সেইটো আগতে আমাৰ অসমীয়া এটা বিশ্বাস আছিলে নিমপাতৰ গছৰ যিটো হাৱা পাব লাগে সেয়ে আমি নিমপাতৰ থালবিলাক আনি য'তে ত'তে গুজি ৰাখোঁ তেতিয়াই মকাৰজালবিলাক নধৰে আৰু এতিয়াতো আপোনাৰ সেই কেঁচা ঘৰ নাই এতিয়া আমাৰ পকা ঘৰ হ'ল পকা ঘৰ হোৱাৰ পিছত আমি এতিয়া প্ৰথমতে কি কৰোঁ যিবিলাক বজাৰৰ কেমিকেল আছে প্ৰায় সেইবিলাকেই আমি ঘৰ চৰ মোচা হয় ইন জেনেৰেলি আপোনাৰ ফেনাইলৰ ফ্লেভাৰ থকা এনেকুৱা কিছুমান হেৰি আছে পাঁচ লিটাৰ গেলান আছে আমি তেনেকুৱাবিলাক আনি পেলাই ৰাতিপুৱা ঘৰ চৰ ঝাৰু চাৰু দিয়াৰ পাছত আমি সেইটো দিয়ে মচোঁ মোচাৰ পাছত আমি ৰুম ফ্ৰেছনাৰ চেছনাৰ মাৰি দিওঁ এনেকৈয়ে ক্লিন কৰি ৰাখোঁ আৰু যিমানে যি নহওক এতিয়া কেমিকেলতকৈ আগৰ বস্তুখিনি বেছি ভাল আছিলে আগৰ যিখিনি আমি নিমপাত চিমপাত পানীত বইল কৰি পেলাই সেইবিলাকো ছটিয়াই মাহেঁতে আৰু এতিয়া আপোনাৰ কি হয় বজাৰত যিমানেই কেমিকেল ওলাইছে এইবিলাকৰপৰা আচলতে পলিউশ্যন প্ৰদূষণেই হৈছে মানুহৰ অৱশ্যে বিভিন্ন বেমাৰ আজাৰ হয় এইবিলাক ইমান ভাল বুলি নাভাবোৱে তথাপিও যেতিয়া উপায় নাই উপায় নোহোৱাৰ ক্ষেত্ৰত এতিয়া আপোনাৰ ধৰক আমি সেই বজাৰত যিখিনি উপলব্ধ সেইখিনি সামগ্ৰী আনিয়ে ঘৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখি ৰাখিবলৈ চেষ্টা কৰোঁ এতিয়া এটা কথাত ক'বলৈ গ'লে আগৰ যিবিলাক অৰ্গেনিক বস্তু আছিলে যিবিলাক অৰ্গেনিক বস্তু ব্যৱহাৰ কৰিছিলে আমাৰ ককা আইতাহঁতৰ দিনত সেইখিনি বস্তুতকৈ এইখিনি মিল হেৰি গুণাগুণ বহুত কম আৰু এইখিনিৰপৰা বিভিন্ন বেমাৰ আজাৰ হয় নতুন এইবিলাক যিবিলাক কেমিকেল বিভিন্ন পোক পতংগৰ তো দূৰ হোৱাটো বেলেগ কথা এতিয়া তাতে সেইটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি আমি সেই ফেনাইল দি মোচা মজিয়াখনত যেতিয়া কিবা এটা বস্তু সৰু ল'ৰা ছোৱালীবোৰৰ হাতৰপৰা যায় সেই বস্তুটো আৰু ল'ৰা ছোৱালীটো নাজানে তাত কিবা আছে বুলি সেইটোও বুটলি খাই দিয়ে কেতিয়াবা সেইবিলাক চাইড ইফেক্ট হৈ যায় এতিয়া সেইটো কাৰণে এইবিলাক বস্তু এতিয়া কেমিকেলযুক্ত যিবিলাক বস্তু ইমান ভাল বুলি নাভাবোঁ কাৰণ যিবিলাক আমাৰ অৰ্গেনিক বস্তু আছিলে আগৰ যিটো থকা আইতাহঁতে যিবিলাক আপোনাৰ নিমপাত পানীত তিয়াই পেলাই ৰাখি সেই পানীৰে ঘৰত ঘৰত সদায় ছটিয়াই এতিয়া পোক পৰুৱাবিলাক বিনষ্ট হয় পোক পৰুৱাবিলাক নাথাকে এতিয়াতো আমি সেইবিলাক ব্যৱহাৰ কৰিবলৈ তেনেকৈ নায়ো আমাৰ নিমপাত গছৰপৰা আনি পেলাই এইবিলাক কৰিবলৈ সময়ো নাই সেইকাৰণে এতিয়া যিমানবিলাক কেমিকেলযুক্ত বস্তু ওলাইছে সেইবিলাকতকৈ আমাৰ আগৰ পুৰণা যিবিলাক অৰ্গেনিক বস্তু সেইখিনি বেছি উন্নত বুলি আমি ভাবোঁ এতিয়া কথা হ'ল কি বজাৰত উপলব্ধ বস্তুখিনিৰ ওপৰতে ভিত্তি কৰি প্ৰতিজন মানুহ আমি এতিয়া চলিবলগীয়া হৈছে সময়ৰ অভাৱ বা এইটো সিটো ল'ৰা ছোৱালীৰ কলেজ স্কুল থাকে তো আগতে ককা আইতাহঁতৰ দিনত তেনেকুৱা একো নাছিলে চাকৰি বাকৰি অকল খেতি কৰিছিলে ভাত খাইছিলে এতিয়া ককাহঁতে বিভিন্ন বস্তু এইবিলাক হাবিৰপৰা আনিছিলে ছিঙি আনি পেলাই এইবিলাক আইতাহঁতে কেৰাহীত সিজাইছিলে সিজাই পেলাই এই পানী চানি পানীবিলাক এনেকৈ ঝাৰু দি পেলাই ছটিয়াইছিলে বেৰত বা মজিয়াত সেয়াই আৰু তেনেকৈয়ে আছিলে আগত কিন্তু এই কেমিকেলযুক্ত বস্তুখিনি ইমান ভাল বুলি মই নাভাবোঁ